মোৰ শিক্ষা জীৱনত বহুতো বন্ধু বান্ধৱী লগ পাইছোঁ প্ৰথমতে পঢ়িছিলোঁ মই সৰু থাকোঁতে শংকৰদেৱ শিশু বিদ্য়া নিকেতন আগিয়াবালি জানা সেইখনত পঢ়িছিলোঁ তাতে মোৰ বন্ধু বান্ধৱী বহুত আছিল প্ৰথম মই লগ পাইছিলোঁ কমল নাথ তেওঁ মোৰ সৰুকালৰপৰাই বন্ধু আৰু আমি আমাৰ বন্ধুত্ব বহুত ভাল আছিল মই সদায় টিফিন লৈ গৈছিলোঁ তাৰ কাৰণে তেওঁ তাৰ সিও আনিছিল মোৰ কাৰণে সিয়ো মোৰপৰা খাইছিল ময়ো তাৰপৰা খাইছিলোঁ আৰু আমি সদায় খেলা ধূলাও একেলগে কৰিছিলোঁ সদায় আমি ক'ৰবাত যদি হাই কাজিয়া কৰিছিলোঁ সদায় আমি একেলগে থিয় দিছিলোঁ আমাক যদি কোনোবাই আমাক শিক্ষকে শাস্তি দিয়ে আমি দুজনে শাস্তিৰ সন্মুখীন হৈছিলোঁ ক'ৰবাত যাব লগা হ'লে দুটাই গৈছিলোঁ ক'ৰবাত থিয়েটাৰ ঘৰত কিবা পাতিলে সদায় মই গৈছিলোঁ বা আমাৰ ঘৰত কিবা পাতিলে সদায় সি আহিছিল আৰু আজিও আমি একেদৰে আছোঁ একেদৰে বন্ধু হৈ আছোঁ আৰু একেদৰে থাকিম তাৰপিছত মই যেতিয়া মোৰ স্কুলীয়া জীৱনটো পাৰ কৰিলোঁ তেতিয়া আহিলোঁ মই হাই ছেকেণ্ডাৰীত হাই ছেকেণ্ডাৰীত আহি পেলাই তাত মই লগ পালোঁ খঞ্জন তন্ময় তেওঁলোকক লগ পালোঁ তেওঁলোকে মোৰ ভাল বন্ধু এতিয়াও ভাল বন্ধু হৈ আছে তাৰপিছত লগ পালোঁ মই দীপ ধনঞ্জয় তাৰপিছত কমল আৰু আছে মৃদুল লাচিত তেনেকে বহুতক লগ পালোঁ সিহঁতৰ লগতো মই সদায় একেলগে থাকিলোঁ একেলগে খেলা ধূলাৰ লগতে একলগে একেলগে আমাৰ দুষ্টামিবোৰ সদায় আমি হাঁহি ধেমালি কৰি থাকোঁ মাজে মাজে খুব গোটেইকেইটাই লগ লাগি পেলাই আদ্দাও মাৰোঁ গোটেইকেইটাই মোৰ ঘৰত আহে বা মই সিহঁতৰ ঘৰত যাওঁ তেনেকে গোটেইকেইটাই লগ লাগো মাজে মাজে হাঁহি ফুৰ্ত্তিৰ মাজেৰে সকলো পাৰ কৰোঁ ক'ৰবাত যাব লগা হ'লে আমি গোটেইকেইটাই যাওঁ ফুৰা চকাৰ লগতে সকলো খেলা ধেমালি কৰোঁ তাৰপিছত হাই স্কুল হাই ছেকেণ্ডেৰী যেতিয়া পঢ়িলোঁ তাৰপিছত গ'লোঁ মই গুৱাহাটীত গুৱাহাটীত গ'লোঁ গুৱাহাটীত গৈ লগ পালোঁ প্ৰথমতে ৰিপুঞ্জিত বৰা বুলি তেওঁ এটা এটা তেওঁৰ লগতে মই থাকিলোঁ মই পঢ়িছিলোঁ তেতিয়া লুইত গড় সংগীত মহাবিদ্যালয়ত তেওঁ তেওঁ তাত চিনিয়ৰ আছিল চিনিয়ৰ থাকোঁতে তেওঁৰ ৰুমতে মই থাকিলোঁ তেওঁৰ লগত থাকি পেলাই তেওঁৰ লগত ৰুমত আৰু তিনিজনমান আছিল স্বৰূপ পখ্ৰেল ৰক্তিম বুলি এজন আছিল তেনেকৈ লগ লাগিলোঁ গোটেইকেইটাই তেনেকৈ গান বজনা শিকিলোঁ তাৰপৰা গান গোৱা হ'লোঁ বাদী বাদ্যৰ লগতে সকলো ধৰণৰ সা সৰঞ্জামো শিকিলোঁ লাহে লাহে অলপ চলপকৈ হেল্প তেওঁলোকে মোক প্ৰেৰণা যোগায় ময়ো তেওঁলোকক প্ৰেৰণা যোগাওঁ তাৰপিছত কেইদিনমান পিছত মই স্বৰূপ পখ্ৰেল দা আৰু মই একেলগে থাকিবলৈ ল'লোঁ এটা বেলেগ ৰুমত তেখেত মোৰ বহুত ভাল দাদাৰ লগতে এজন বন্ধু তেখেতে বহুত মোক সহায়ো কৰিছে আৰু ময়ো তেখেতক সহায় কৰিছোঁ বহুত বেছি তাৰপিছত মোৰ এজন আৰু ভাল মিত্ৰ আছিল গুৱাহাটীতে তেওঁ হ'ল মৃগাংক নাৰায়ণ শৰ্মা বুলি তেওঁ এজন ভাল গায়ক তেওঁ ভাল গান গায় আৰু ময়ো গান গাওঁ তেওঁৰ লগতে তেওঁ ভাল কীবৰ্ড বজায় মোকো কীবৰ্ড বজোৱা শিকাইছিল তেখেতে তাৰপিছত আছিল কামান গগৈ বুলি কামান গগৈ এজন ভাল ভায়লিন বাদক ভায়লিন বাদক মোৰ দাদা কামান গগৈ আচলতে মোৰ দাদাহে কিন্তু বন্ধুস্বৰূপ তেখেতে ভায়লিন বজায় ভায়লিন ভায়লিনত তেওঁৰ বিশাৰদ আছে বহুত বেছি ভাল ভায়লিন বজায় তাৰপিছত লগ পালোঁ মই মোৰ এই ৰিপুঞ্জয়ত সাগৰৰ কথাই কওঁ ৰিপুঞ্জয়ত পঢ়া তেখেত বহুত এজন সু মিউজিচিয়ান বুলি ক'ব লাগিব গান কম্প'জ কৰে মিউজিক কৰে গানবোৰত তেওঁ মোক বহুত শিক্ষা দিলে সংগীত জীৱনত তাৰপিছত লগ পালোঁ ষ্টুডিঅ'ত মই ৰমেেশ হাজৰিকা বুলি এজন দাদা তেখেতো মোৰ বন্ধুৰ নিচিনাই বন্ধু তুল্য তেখেতো মোৰ দাদা তুল্য যদিও বন্ধু তুল্য বুলিয়ে কৈছোঁ তেখেতে তেখেতৰ লগতে মই গানৰ বহুত কথা শিকিলোঁ তেখেতে মোক গানৰ কেনেকৈ মিউজিক কৰে কেনেকৈ কি কৰিব লাগে কোনটো টিপিলে কি হয় সেইবিলাক বহুত শিক্ষা দিলে তেখেতে তাৰপিছত লগ পাইছিলোঁ নৱমন চতিয়া বুলি এজন লিখক গান লিখিছিল আচলতে তেখেতে তেখেতৰ তেখেতে মোক চা্ঞ্চ দিছিলে এখন কেছেটত গান গাব তেওঁ বন্ধু এতিয়াও বন্ধু তেখেতে এখন কেছেটত চা্ঞ্চ দিছিলে গান গান গাবলৈ গান গাইছিলোঁ তেখেতৰ লগত সকলো ধৰণৰ সহায়ো কৰিছিল কেনেকৈ গান গাব লাগে কেনেকৈ কি কৰিব লাগে ক'ৰ কিমান দূৰত্বত থাকে মাইক এটা ধৰিব লাগে সেইবিলাক শিকাইছিল তেনেকৈ গান গাইছিলোঁ তেখেতৰ লগতে তাৰপিছত মই যেতিয়া আৰু মোৰ এজন আৰু গুৱাহাটীতে এজন গুৱাহাটীৰ নহয় আচলতে আচলতে তেখেত আগিয়াত মোৰ ঘৰৰ লগতে থাকে তেখেতৰ নাম হ'ল ত্ৰিদীপ নাথ তেওঁ মোৰ বহুত ভাল বন্ধু তেওঁ মোৰ সদায় ভাল হোৱাটোৱে বিচাৰে আৰু ময়ো তেখেতৰ ভাল হোৱাটোৱে বিচাৰোঁ তেখেত এতিয়া গুৱাহাটীতে আছে বাৰু তেখেতে মাজে মাজে ফোন কৰে খবৰ খাটি লয় আমাৰ দুজনৰ দুজনৰ মানে আমাৰ ৰিলেশ্যনটো বহুত বহুত ধুনীয়া আৰু এই বন্ধু বন্ধু নাথাকিলে কেতিয়াও জীৱনত একো নহয় বন্ধু থাকিব লাগিব বন্ধুত্ব বন্ধুত্বৰ লগতে আদ্দাটো বন্ধুৰ লগত যেতিয়া আদ্দা মাৰা হ'ব বহুত নতুন কথা শিকিব পাৰি কিছুমান নজনা কথা জানিব পাৰি আৰু কিছুমান মানুহৰ কথা মানুহৰ কথা মানুহে শুনিব লাগে আচলতে সিহঁতৰ কথা মই যেতিয়া শুনো সিহঁতেও ভাল পায় আৰু মোৰ কথা যেতিয়া সিহঁতেও শুনে ময়ো ভাল পাওঁ তেনেকৈ তেনেকৈ বহুতখিনি আমি এতিয়াও মোৰ বন্ধু আছে বহুত কেইজন বন্ধু বন্ধু থকাটো বহুত ইম্পৰ্টেণ্ট আৰু বন্ধু থাকিব লাগে সদায়